হেল্ল' অঁ মহাশয় মই পাৰ্থপ্রতিম মেধি আপোনাৰ গোৱালপাৰা জিলাৰে নিবাসী হয় মই যোৱা মে' মাহত লাৰণাৰ লাইচেন্সৰ বাবে আবেদন জনাইছিলোঁ কিন্তু সেয়া মইতো আবেদন জনালোঁ সেয়া এতিয়া কি পৰ্যায়ত আছে তাৰ পিছৰখিনি মই গম পোৱা নাই অনুগ্ৰহ কৰি আপুনি যদি জনালেহেঁতেন ভাল পালোঁহেঁতেন